হয় কওকচোন হয় হয় অঁ আপোনাক কেনেকুৱা ধৰণৰ মতামত লাগে হয় হয় মোৰ যিটো এৰিয়া আমাৰ যিটো অঞ্চল সেই অঞ্চলটোতো গোটেই মানুহখিনি কাৰ বিৰুদ্ধে এতিয়া ওলাই আহিছে ৰাজপথত কাৰণ আমাৰ ইয়াতে যিখন গাঁও মই যিখন গাঁৱত বাস কৰোঁ মই য'ত ডাঙৰ হৈছোঁ সেই গাঁওখনত দেখিছোঁ ইয়াত আমি সৰুৰে পৰা দেখিছোঁ যে হিন্দু আৰু মুছলমান মানুহে একেলগে মিলা প্ৰীতিৰে বসবাস কৰি আছে গতিকে সেই সময়ত চৰকাৰে কাৰ দৰে এখন আইন আনি পিনি যিদৰে মানুহৰ মাজত ধৰ্মৰ নামত বিভাজন আনিছে এই কথাটো মানুহে কেতিয়াও মানি ল'ব পৰা নাই আৰু তাৰ বিৰুদ্ধে আমি নিজে নিজে ৰাজপথলৈ ওলাই আহিছে আৰু ইয়াত খুব তীব্ৰ আন্দোলন হৈ আছে কাৰ বিৰুদ্ধে আৰু কেতিয়াও মানে আমাৰ অঞ্চলটোৰ মানুহে কা আইনখন মানি নলয় হয় হয় পাৰিম আপুনি কেতিয়া হয় সময়টো মোক জনাব আৰু

অঁ আৰু কোন কোন থাকিব ঠিক আছে ঠিক আছে